আমাৰ ৰাজ্যৰ বা আমাৰ সাংস্কৃতিক পৰম্পৰাগত পোছাক বা কাপোৰৰ বিষয়ে ক'বলৈ হ'লে আমাৰ সাংস্কৃতিক পোছাক হৈছে মেখেলা চাদৰ আমাৰ মেখেলা চাদৰটো হৈছে পাৰ পৰম্পৰাগত পোছাক সেই পোছাকযোৰে এই পোছাকযোৰ পৰিধান কৰিলে বহু বি ধুনীয়া শুৱনি দেখা যায় আৰু মঠ মন্দিৰ হওক বা বিভিন্ন কামতেই হওক ঘৰত কিছু কিবা কাৰ্যসূচী থাকিলে হওঁক আমি মেখেলা চাদৰযোৰ পৰিধান কৰিলে মানুহজনীক বা মানুহক শুৱনি কৰি তোলে আমাৰ